বিয়াত আপোনাৰ যেতিয়া কিবা ডাঙৰ অনুষ্ঠান হয় বিয়াৰ দৰে তেতিয়া আমি সৰহ পৰিমাণৰ পানী আজিকালিতো প্ৰায় গাড়ীৰে অনা নিয়া কৰি জমা দিয়া হয় তেনেকে ডাঙৰ গাড়ীত বহু পৰিমাণৰ পানীৰ পানীৰ টেমা আনি স্থানবিলাকত থৈ দিয়ে নিৰ্দিষ্ট স্থানবিলাকত থৈ দিয়ে তাৰ পৰা বিয়াত যিবিলাক মানুহ আহে তেওঁলোকে সেই পানী গ্ৰহণ কৰে এনেকে নৰ্মেল আপুনি ঘৰত এতিয়া তেনেকুৱা পানী নাপায় যিমান পানী এখন বিয়াৰ দৰে ডাঙৰ অনুষ্ঠানত প্ৰয়োজন হয় যিহেতু সেই বিয়াখনত বহুত পৰিমাণৰ পানীৰ প্ৰয়োজন হয় যিটো অতি কম সময়ৰ ভিতৰত আপোনাৰ ঘৰৰ দমকলে হওক বা ফিল্টাৰে হওক তাৰপৰা সেই পানীখিনি গ্ৰহণ কৰাটো ইমান উপযুক্ত ন'হব আৰু সেইটো অসম্ভবো কিন্তু আপুনি যদি বাহিৰৰ পৰা সেই পানীখিনি অৰ্ডাৰ কৰি জ জমা থৈ দিয়ে তেতিয়াহ'লে সেইটো পাৰি তেনেকে বস্তুবিলাক কৰিব পাৰি